এক লাখ বাৰ হাজাৰ পাঁচশ বাইছ হাজাৰ তিনিশ চল্লিছ ত্ৰিছ হাজাৰ পাঁচশ চল্লিছ চল্লিছ হাজাৰ চাৰিশ চৌৰাল্লিছ পাঁচ হাজাৰ চাৰিশ